মই আলহীক শুশ্ৰূষা কৰি খুবেই ভাল পাওঁ কাৰণ আলহী হৈছে ভগৱানৰ স্বৰূপ তেওঁলোক আহিলে তেওঁলোকে ভাল ভালপোৱা বস্তু বনাই খুৱায়ো ভাল পাওঁ কাৰণ কোনো কাৰো ঘৰত খাওঁ বুলি নাহে কিন্তু মই সেই মানুহক খোওৱা মানে ভগৱানক খোওৱাৰ নিচিনা ভাবোঁ লগতে তেওঁলোকক বনাই খোৱাবলৈ ভাল পাওঁ চাহৰ লগত পিঠা লাড়ু আৰু ভাতৰ লগত মাছ মাংস ডিম আটাইবোৰ বনাই ভাল পাওঁ